কৰ্মৰ বাহিৰত মোৰ ৰুচি নতুন নতুন কিতাপ পঢ়াৰ ওপৰত আছে মোৰ নতুন নতুন কিতাপ পঢ়ি বা বিভিন্ন নতুন নতুন যোনবোৰ লেখক এতিয়া ধুনীয়া ধুনীয়া কিতাপ লিখি গৈ আছে তেওঁলোকৰ কিতাপ পঢ়ি মই খুবেই ভাল পাওঁ মোৰ ৰুচি ক'বলৈ গ'লে কিতাপ পঢ়াত আছে আৰু আগ্ৰহ মই ভ্ৰমণ কৰিবলৈ খুবেই বেছি আগ্ৰহী মই বিভিন্ন ঠাইত ভ্ৰমণ কৰি মানে খুবেই বেছি ভালপাওঁ আৰু এই ক্ষেত্ৰতে মোৰ আগ্ৰহটো আগ্ৰহটো হয়তো বেছি আছে ভ্ৰমণ কৰাৰ ক্ষেত্ৰত